গ্ৰীষ্মকালত মোৰ আটাইতকৈ প্ৰিয় পনীয়া প্ৰিয় পনীয়া খাদ্যবিধ হৈছে

খাই তেওঁলোকৰ ভৱিষ্যতটো কি হ'ব তেওঁলোকো হয়তো নেজানে কিছুমান ধৰণৰ এনে পনীয়া দ্ৰব্য

যথেষ্ট উপকাৰ সাধন কৰে স্বাস্থ্যৰ অৱনতি নঘটে স্বাস্থ্যৰ ইয়াত উপকাৰহে হয় এই

শৰীৰৰ পৰা আঁতৰাই পঠিওৱা হয় বা তাপ কাটে বুলি অতীজৰ মানুহসকলে কৈছে আউ বৈজ্ঞানিকসকলেও ইয়াক গৱেষণা কৰি ইয়াক

ধৰা হাগনীয়ে হওক বা পেট চলা বেমাৰে হওক পেটৰ মানে সমস্যা

বিদেশ তথা অসমৰ বহি ৰাজ্যত ইয়াক অতিভাৱে পোৱা যায় ফুল আৰু তাৰ দামো কম গতিকে আমাক এই অঞ্চলত এই নাৰিকলৰ যি পানী এই পানী পোৱাত যথেষ্ট অসুবিধা হয় বা পালেও কমকৈ পোৱা যায়

নিজৰ শৰীৰটোৰ শাত পেলোৱাৰ লগতে আৰু নেমু